আমি পালন কৰা সংস্কৃতিক অনুষ্ঠান বুলি ক'লে আমি বিশেষকৈ বিহু পাতোঁ বিহু তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহুত প্ৰথম দিনা গৰু বিহু হয় গৰু বিহুৰ দিনা গৰুক গা ধুওৱা হয় মাহ হালধিৰে নোৱাই গৰুক গা ধুৱাওঁ গধূলিলৈ নতুন পঘা পিন্ধাওঁ পিন্ধাই ধূপ দি ধূপ ধূনা দি গোহালিত গৰু সোমোৱাওঁ তাৰ পাছতে বাহিৰত জাক দিওঁ আকৌ পিছদিনা বিহুত মানুহ বিহু হয় মানুহ বিহু দিনা পুৱাতে উঠি গা পা ধুই জ্যেষ্ঠজনক সেৱা জনাওঁ তাৰ পিছতে সকলোৱে মিলি ৰাতিপুৱা জলপান খাওঁ খাই দুপৰীয়ালৈ সকলোৱে ভাত খাওঁ বহাগ বিহুত দিনা ৰাতিপুৱা উঠিয়ে কিছুমানে কি কৰে মানে হুঁচৰি গোৱা ল'ৰাবিলাকে তেওঁলোকে হুঁচৰি গাবলৈ যায় কিছুমানে গৰু বিহুৰ দিনাই যায় কিছুমানে গৰু বিহুৰ দিনা ৰাতি যায় আৰু কিছুমানে বিহু দিনাই ৰাতিপুৱাই হুঁচৰি গাবলৈ যায় হুঁচৰি বিশেষকে নিজৰ গাঁৱতো গায় কিছুমানে দূৰত নিমন্ত্ৰণ কৰিলে তালেও যায় হুঁচৰি গায় নামঘৰৰ কাৰণে বা কিবা অনুষ্ঠান পাতিবৰ কাৰণে তেনেকৈ হুঁচৰি গায় পইচা সংগ্ৰহ কৰে কৰি নামঘৰত খৰচ কৰে আকৌ শেষৰ বিহুৰ দিনা চেৰাবিহু যিদিনা কয় তিনি নম্বৰ দিনা সেইদিনাখন মানে গাঁৱৰ ওচৰ চুবুৰীয়া ঘৰত ফুৰিবলৈ যাওঁ আমাৰ ঘৰলৈয়ো তেনেকৈ ফুৰিবলৈ মানুহ আহে তেনেকৈয়ে বহাগ বিহু সাতদিনলৈকে থাকে সাতদিনলৈকে বহাগ বিহু পাতি ওচৰ চুবুৰীয়াৰ ঘৰত গৈ ওচৰ চুবুৰীয়াক নিমন্ত্ৰণ জনাই খোৱা বোৱা আদি কৰা হয় আৰু বহাগ বিহুৰ দিনা নতুন কাপোৰো লোৱা হয় বহাগ বিহুত সকলোৱে লয় আৰু যিসকলে আনক দিব পাৰে সেইসকলে আনকো দিয়া হয় মই সাধাৰণতে জ্যেষ্ঠসকলক পাৰিলে গামোচা এখন চেলেং এখন দি সেৱা জনাবলৈ যাওঁ বহাগ বিহু তেনেধৰণেই আদায় কৰা হয় তাৰ পিছত কাতি বিহুৰ দিনাখনি ৰাতিপুৱা শুই উঠি ঘৰৰ কাম বন কৰোঁ গধূলি হ'লে মাহ প্ৰসাদ দি তুলসীৰ তলত তুলসীৰ সকাম কৰা হয় ওচৰৰ ল'ৰা ছোৱালীসকলক মাতি তুলসীৰ তলত প্ৰাৰ্থনা কৰা হয় আৰু বিশেষকৈ সেইদিনা ৰাতিলৈ ভাত পানী খাই কাতি বিহু বিশেষকৈ পতা নহয় মানে তেনেধৰণেই চমুকৈ কাতি বিহুটো শেষ কৰা হয় মাঘৰ বিহুত বিশেষকৈ মাঘৰ বিহুত খেতি শেষ হয় যে খেতিৰ পাছত মাঘৰ বিহু হয় তেতিয়া আৰু বিভিন্ন ধৰণৰ জা জা জলপান পিঠা পনা বনোৱা হয় তিল পিঠা সেই ভাপৰ পিঠা তেল পিঠা সুতুলি পিঠা চিৰা সান্দহ মুৰি আখৈ তেনেকৈ সকলোবিলাক বতু বস্তু বনাই যোগাৰ কৰা হয় মাঘৰ বিহুৰ কাৰণে বিভিন্ন ধৰণৰ আলহী আহিলে খাবলৈ দিয়া হয় দৈ যোগাৰ কৰা হয় মাঘৰ বিহুৰ দিনা ৰাতি আগদিনা ৰাতি আমি মেজি তলত থাকোঁ মেজি তলত ভেলাঘৰ বনাই ভেলাঘৰত থাকা হয় ল'ৰাবিলাক থাকে আমি নাথাকোঁ সাধাৰণতে ল'ৰাবিলাক থকা তাতে ভোজ ভাত খায় আমিও খাওঁ খাই ৰাতি আহি ঘৰত শুওঁ পিছদিনা ৰাতিপুৱা উঠি তেনেধৰণে ঘৰৰ মুখ্যজনক সেৱা কৰোঁ সেৱা কৰি সেৱা জনাই দুপৰীয়া ভাত বনাই সকলোৱে খাওঁ ৰাতিপুৱা জা জলপান খাওঁ তাৰ পাছত দুপৰীয়া ভাত সকলোৱে একেলগে খাওঁ মাঘৰ বিহু তেনেধৰণে উদযাপন কৰা হয় আলহী দুলহী আহে সকলোকে জলপান খোৱাসকলক জলপান খুওৱা হয় ভাত খোৱা সকলক ভাত আকৌ বিশেষ অনুষ্ঠান বুলি ক'লে আমি গাঁৱত বৰসবাহ নামঘৰত বৰসবাহ পতা হয় বৰসবাহ পাতিবলৈ হ'লে বিভিন্ন ঠাইৰ পৰা নামাচাৰ্য নিমন্ত্ৰণ কৰা হয় ভকত নিমন্ত্ৰণ কৰা হয় কৰি দিনটো ৰাতিপুৱাই পানী তোলা হয় পানী তুলি নাম প্ৰসংগ কৰি ৰাতিলৈকে নাম প্ৰসংগ কৰি ৰাতি আকৌ ভাওনা হয় ভাওনাও চাওঁ চাই মেলি বৰসবাহটো তেনেকৈ হেৰি কৰা হয় পালন কৰা হয় আকৌ আমি ন খোৱা পাতোঁ বছৰৰ শেষত বছৰৰ শেষত নহয় আৰু ধান দোৱাৰ শেষত আমি ন খোৱা পাতোঁ ন খোৱা পাতিবলৈ হ'লে ভকত বৈষ্ণৱ মাতি তেওঁলোকক মাতি মাছ মাংস যি গোটাব পাৰোঁ আৰু তাৰ সৈতে ন খাওঁ আকৌ কিছুমান ঠাইত আমিও কৰোঁ ন খোৱা দুভাগকৈ কৰা নিচিনা হয় ৰাতিপুৱা মানে চুঙা চাউল আৰু দৈ গাখীৰ গুৰ দি ভকতক আপ্যায়ন কৰি দুপৰীয়ালৈ ভাতকেইটা দিয়া হয় তেনেকৈও পতা হয় আৰু কিছুমান কিছুমান লোকে ন খোৱাতো অকলে ভাতেই ভাতকে যোগাৰ কৰি সকলোকে নিমন্ত্ৰণ জনাই ভকতৰ সৈতে খায় তেনেধৰণে ন খোৱাটো শেষ কৰা হয়